হেল্ল' শুনিছোঁ অঁ শুনিছোঁ হয় ক'তা দেখোন মই নাই কৰা মই গমেই নেপাওঁ মই কেতিয়া কৈ কেতিয়া কৰিছিলে কোন আহিছিলে কিটো ক'ত কৰিব লাগে অঁ হ অঁ হ মই মানে মোৰ খেতি এতিয়া বানপানীত বহুত অনিষ্ট হ'ল নহয় অঁ এই গতিকে মোৰ এইটো এই যোজনাটো পাব লাগিছিলে ফচল যোজনা তেতিয়া মোৰ মানে

আচ্ছা আচ্ছা কেনেকৈ কৰে ক'ত কৰে অঁ চি এছ চি চেণ্টাৰ মানে অঁ আচ্ছা আচ্ছা আচ্ছা অঁ আচ্ছা আচ্ছা অঁ

অঁ অঁ

তেওঁলোকে ইনস্পেকশ্যন কৰে নকৰে অঁ মানে কি যেতিয়া যেতিয়া শস্য নষ্ট হয় আচ্ছা আচ্ছা অঁ ঠিক আছে ঠিক আছে হ'ব তেন্তে অঁ অঁ অঁ